কামৰ বাহিৰেও মই মোৰ আগ্ৰহ বা ৰুচি চিনেমা চোৱা গান শুনা টিভি চোৱা এইবিলাকেই মই ভাল পাওঁ এইবাৰ মই প্ৰথমবাৰৰ বাবে ৰঘুপতি চালোঁ এইখন চিনেমা ভাল লাগিল চাই ৰবি শৰ্মাই অভিনয় কৰিছিল তাৰ গানকেইটাও মই চাই ভাল পালোঁ আৰু চিনেমাখনত মই তেনেকৈ চিনেমা চাবলৈ নাযাওঁৱে এইবাৰ লগৰ এজনীয়ে মোক লগ ধৰিলে বাবে গলোঁ আৰু ঘৰত এ কাম বনো ঠিক তেনেকৈ নাছিল এনেই আছিলোঁ সেইবাবে আৰু এইবাৰ ৰঘুপতি চাবলৈ গলোঁ তাত অসমীয়া গান হিচাপে যিবিলাক গান কৰিছে যিবোৰ তাৰ প্ৰাকৃতিক ছবি লৈছে সেইবোৰ বহুত ভাল লাগিল মোৰ চাই আৰু গান চান শুনো মই অ ভূপেন হাজৰীকাৰ গান মই বেছি শুনো আৰু আমাৰ জুবিনৰ গানবোৰেই বেছি শুনো অংগৰাগৰ গান শুনো এইকেইটা মানুহৰ গান শুনো যেতিয়া মই আজৰি সময় পাওঁ আৰু কেতিয়াবা কাম কৰি থকা সময়তো মোবাইলত গান বজাই থৈ দি পেলাই মই কাম কৰি থাকোঁ ভাত ৰান্ধি থকা সময়তো কেতিয়াবা গান মোবাইলত গান লগাই দি থওঁ আৰু ভাত বনাই থাকোঁ তেতিয়া এনেই ভাল লাগে আৰু